হেল্ল'

অঁ এই পবিত্ৰ ইলেক্ট্ৰিচিয়ান হয়নে অঁ শুনকচোন এ মোৰ ঘৰত এই লাইটটো বেয়া হ'ল আপুনি অলপ চাই দিবহি লাগিছিলে তাৰমানে লাইটটো জ্বলা নাই

হয় হয় অঁ আপুনি হয়

হয় হয়

হাঁ কি ক'লে হয় হয় হয়

আপোনাৰ এই আমোলাপটিট হয় অঁ আপোনাক মই লোকেশ্যনটো পঠাই দিছোঁ লোকেশ্যন পঠিয়াই দিছোঁ এইটো নাম্বাৰতে আপুনি চাই আহি যাব অঁ অঁ অঁ হয় অঁ ঠিক আছে এই নাম্বাৰতে ফোন কৰি দিব মই আপোনাক লোকেশ্যনটো পঠিয়াই দিছো এই লোকেশ্যনত আপুনি আহি যাব অঁ ঠিক আছে দিয়ক অঁ